ছ'চিয়েল মিডিয়াই আচলতে আজিকালি বৰ্তমান সময়ত আমাৰ মানে সমাজখনত ব্যাপক প্ৰভাৱ পেলাইছে ছ'চিয়েল মিডিয়াই মই আগতেই বহুত কথাটো কৈছোঁ যে ছ'চিয়েল মিডিয়াই সদায় শুদ্ধ বাতৰি বিয়পাই নিদিয়ে আৰু ছ'চিয়েল মিডিয়াই এনেকুৱা কিছুমান ঋণাত্মক বাতৰি পৰিৱেশন কৰে যিবোৰ বাতৰিয়ে আচলতে আমাৰ সমাজখনত ভাল কাম যোগাত্মক এটা মানে প্ৰভাৱ কেতিয়াও নেপেলাই বৰঞ্চ ঋণাত্মক প্ৰভাৱ কিছুমান হে পেলাই আৰু ছ'চিয়েল মিডিয়াত যিখিনি কিছু কেতিয়াবা কিছুমান ফটো চটো ভাইৰেল হয় যিখিনি আচলতে আমাৰ সমাজত সকলোৱে চাবপৰা অৱস্থাত নাই গতিকে সেইখিনি আচলতে আমি ভাবোঁ ছ'চিয়েল মিডিয়াই আমাৰ মানুহে কথাবোৰ বুজাৰ ধৰণবোৰ আৰু তেওঁলোকে প্ৰচাৰ কৰা আৰু বুজাৰ ধৰণবোৰ ব্যাপকভাৱে সলনি কৰিছে কাৰণ মানুহে এতিয়া ছ'চিয়েল মিডিয়াত যিবোৰ আহে সেইবোৰৰপৰা এতিয়া বহুত ক্ষেত্ৰত সত্য অসত্য নোহোৱাকৈ বহুত বা বাতৰি ছ'চিয়েল মিডিয়াত এতিয়া সৰু সৰু কিছুমান প'ৰ্টেল চেনেল ওলাইছে যিবোৰ ছ'চিয়েল মিডিয়াতে উপযোগ মানে উপলব্ধ সেই পৰ্টেল মিডিয়াবোৰে সেইবোৰ প্ৰচাৰ কৰাৰ বিনিময়ত তেওঁলোকে সত্য হওক নহওক তেনেকুৱা এটা প্ৰচাৰ কৰাৰ বিনিময়ত কিন্তু সমাজত এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তেওঁলোকে বহুত মানুহৰ মান হানি শ্লীলতা হানি কৰে গতিকে এইবোৰ মানুহে ছ'চিয়েল মিডিয়াক সহজে বিশ্বাস কৰিলেও বহুত মানুহে আৰু বহুত মানুহে কাৰণ আমাৰ সমাজত সকলো মানুহে সমানে শিক্ষিত নহয় গতিকে ছ'চিয়েল মিডিয়াৰ কথাটোকে যদি সত্য বুলি ধৰি লোৱা যায় তেতিয়াহ'লে সমাজত বিভ্ৰান্তিহে সৃষ্টি হয় গতিকে এই ছ'চিয়েল মিডিয়াত আচলতে মানুহবোৰে এই ছ'চিয়েল মিডিয়াত যিখিনি বাতৰি প্ৰচাৰ কৰে আৰু সেই কথাবোৰে আচলতে সমাজত অপকাৰ কৰে মানুহবোৰেও ছ'চিয়েল মিডিয়াৰ যিকোনো এটা বাতৰিয়ে চিধাই আৰু সেইটোকে সত্য বুলি ধৰি লৈ সত্য বুলি বুজি লৈ পেলাই গোটেই কামখিনি তেওঁলোকে অগ্ৰসৰ হয় আৰু তেতিয়া কিন্তু সমাজত এটা বেমেজালিৰ সৃষ্টি হয়